হয় মই পোহনীয়া জন্তু খুব ভালপাওঁ কাৰণ মোৰ নিজৰ ঘৰতে পোহনীয়া জন্তু আছে আমাৰ এটা খুব মৰমলগা কুকুৰ আছে তাৰ ব্ৰিড হয় তাৰ ব্ৰিডটো আপোনাৰ বাহিৰৰে হয় এনেই কুকুৰটো খুব মৰমলগা খুব বিশ্বাসী তাৰ নামটো জেম আমি মৰমতে তাৰ নামটো জেম ৰাখিছোঁ সি আমি যি খাওঁ প্ৰায় তেনেকৈয়ে খাই সৰুৰেপৰা সি তাক ভেকচিন দিয়া হৈছিলে তাৰপিছত তাৰকাৰণে পেডিগ্ৰী এনেকুৱা যোনবিলাক ডক্তৰৰ পৰামৰ্শমতে আমি তাৰ গোটেইখিনি চেক আপ কৰিছিলোঁ এইবোৰ ডক্তৰে যেনেকৈ খাবলৈ দিছিলে যি খাদ্য খুৱাবলৈ দিছিলে সেই তেনেকৈ আমি তাক খাদ্য খুৱাইছিলোঁ গতিকে তাক আমি পুহি পুহি ইমানে মৰম লগা হ'ল তাক আমি ধৰক বাকী জীৱ জন্তুবিলাককো তেনেকৈ তেনেকুৱা দৃষ্টিতে চাওঁ আমি তাৰ দৃষ্টিতে খুব ভাল লাগে আৰু তেওঁলোকে মৰমবিলাক খুব ধুনীয়াকৈ বুজি পায় যেতিয়া আমি সি সৰু আছিলে সৰু থাকোতে তাক খুব ধুনীয়াকৈ আমি যেতিয়া দিহা পৰামৰ্শ দিছিলো যে অমুকত অমুক বাথৰুমত যাবি অমুক বাথৰুমত লেট্ৰিন কৰিবি তেনেকৈ সি লাহে লাহে যেতিয়া ডাঙৰ হ'ল গোটেই কথাখিনি সি বুজি পালে তাৰপিছৰপৰা আমি একো নোকোৱাকৈ ধুনীয়াকৈ সি আমাৰ দিহা পৰামৰ্শ মতেই তেনেকৈ সি তাৰ নিজৰ কামবিলাক কৰে আমি এতিয়া আনকি ভোক লাগিলেও গম পাওঁ সি কিবা এটা ক'লেই আমি ইংগিত দিলে আমি বুজি পাওঁ তাৰ বিষয়ে আৰু মানুহ দুনুহ আহিলে সি খুব মানে আপোনাৰ মানুহৰ লগত থাকি সি খুব ভাল পায় গতিকে খুব মৰমলগা এটা কুকুৰ আমাৰ গতিকে অৱশ্যে আমি পোহনীয়া জন্তু ভাল পামেই কাৰণ আমি যিহেতু বহুত বছৰ হ'ল তাক আমি ৰখা মিনিমাম পাঁচ বছৰমান হ'ল পাঁচ বছৰ তাৰ লগতে আমি থাকি মানে আমাৰ এখন এটা ঘৰৰ সদস্য হিচাপে সিও হৈ গ'ল গতিকে ভাল লাগে গতিকে আমিও পোহনীয়া জন্তু ভালপাওঁ আৰু আমিও সকলোকে অনুৰোধ কৰিছোঁ যাতে সকলোৱে তেনেকৈ পোহনীয়া জন্তু ঘৰতে ৰাখি সেইখিনি মৰম আদৰ দি পেলাই সকলোৰে এজন বন্ধু বিপদৰ বন্ধু সম্পদৰ বন্ধু সকলোতে তেওঁক ব্যৱহাৰো কৰিব পাৰি আৰু সকলো জন্তুকে মানুহে ভাল পাব লাগে আৰু মোৰ কথা সেইটোৱে ইমানখিনিয়ে ধন্যবাদ